হেল্ল' কিয় কিবা আছে নেকি অ যাব লাগিছিল আমাৰ ঘৰতো আমাৰ ঘৰতো নাম আছিলে ঘৰৰ লিষ্টত এতিয়া ঘৰটো নিদিলে এতিয়া গৈ আছোঁ অফিচাৰৰ লগত কথা পাতোঁগৈ কি কয় পঞ্চায়তলৈ গৈ কাইলৈ ওলাবা কাইলৈ সোমবাৰ নহয় জানো কাইলৈ ওলাবা তেতিয়াহ'লে যাম দিয়া তোমালোকৰ ঘৰটো আহিল জানো তোমালোকৰ ঘৰোতো অহা নাই অ অ হ'ব কাইলৈ ওলাবা কাইলৈ যাম

অ অ হ'ব দিয়া যাম অ অ হ'ব দিয়া মোৰ অৱশ্যে জব কাৰ্ড নাই মই হেৰি কৰিবহে লাগিব জব কাৰ্ডৰ অ অ

অ অ অ অ অ যাম দিয়া যাম জব কাৰ্ডখন বনাব লাগিব বাৰু হ'ব দিয়া হয় ওলাবা এই তৰামাই তৰামাই যায় যদি তৰামাইকো ক'বা ঘৰত অ অ হ'ব দিয়া অ হ'ব দিয়া যাম বাৰু হ'ব ৰাখিছোঁ এতিয়া